আমি ঘৰত বছৰে এটা সত্য নাৰায়ণ পূজা কৰোঁ পূজাটো কৰি আমি বৰ ভাল পাওঁ আৰু আমাৰ ঘৰতে দোকান পোহাৰ আছে যিহেতু আমি পূজাটো বৰ পাতোঁৱেই আমি বছৰে পাতোঁ আৰু গণেশ পূজা এটা হ'লেও পাতোঁ বছৰত গণেশ পূজাটো লাগে আমাৰ ঘৰতে কাৰবাৰ আছে বা ঘৰত পূজাটো কৰি আমি বহুত ভাল পাওঁ পূজাটোত আমাৰ সত্য নাৰায়ণ পূজাটোত বহুত যা যোগাৰ লাগে গাজি প্ৰসাদ ফল মূলৰ পৰা বহুত বহুত বজাৰ কৰিব লাগে আৰু তোমাৰ গণেশ পূজাটো বহুত যোগাৰ লাগে গণেশ পূজাটোত